মই প্ৰথম ঘৰখনৰ পৰাই কৃষি শিকি শিকা কৃষি খণ্ডৰ প্ৰতি কৃষি খণ্ডৰ প্ৰতি মোৰ ঘৰখনেই প্ৰথম আগ্ৰহ আনিছিলে আৰু আমাৰ মা দেউতাই আমাৰ ৰাতিপুৱাই দেউতাই হাল বাবলৈ যায় আৰু মায়ে ৰুবলৈ যায় সেই সেই তেনেকৈ আমি আগ্ৰহ হৈছিলোঁ আৰু আমি ঘৰতে শাক পাচলি খেতি ঘৰতে কৰিছিলে বিভিন্ন ধৰণৰ পালেং লাই লফা গাজৰ এনেকুৱা ধৰণৰ শাক পাচলি আমি ঘৰৰ পৰাই খাবলৈ পাইছিলোঁ তেনেকৈ আমি প্ৰথম কৃষি আমি আগ্ৰহ হ'লোঁ আমাৰ ঘৰত বিশেষকৈ ধান মাহ সৰিয়হ আৰু লগতে চাহপাত আমাৰ শস্য পোৱা যায়